বৰ্তমান মোবাইল ফোনটো বা জনসমাজত গোটেই পৃথিৱীতে সহজলভ্য হৈ পৰিছে ইয়াৰ যথেষ্টখিনি উপকাৰিতা আছে ইয়াৰ যোগেদি আপোনাৰ ডিজিটেল ইণ্ডিয়াৰ যিখিনি সুবিধাসমূহৰ উপৰিও মানুহক যিটো আপডেট হোৱাৰ ক্ষেত্ৰত মোবাইল ফোনে যথেষ্ট সহায় কৰিছে মোবাইল ফোনৰ ব্যৱহাৰৰ যোগেদি যিসমূহ ডাটা থাকে যিসমূহ জ্ঞান আহৰণৰ ক্ষেত্ৰত ই এক এক অভূতপূৰ্ব পৰিৱৰ্তন আনিছে বিভিন্ন ধৰণৰ তথ্য আহৰণৰ ক্ষেত্ৰতে হওক বা জ্ঞান আহৰণৰ ক্ষেত্ৰত মোবাইলৰ ব্যৱহাৰে মানুহক সহজলভ্য কৰি তুলিছে আৰু যোগাযোগৰ মাধ্যমৰ ক্ষেত্ৰত মোবাইল ফোনে কথাটো ক'বই নালাগে ই এক সহজলভ্য কৰিছে আগৰ দিনত বিভিন্ন ঠাইৰ লগত যোগাযোগৰ ক্ষেত্ৰত আমি চিঠি এটা দীঘলীয়া প্ৰক্ৰিয়াৰ যোগেদি চিঠিৰ যোগেদি আমি যোগাযোগ কৰিব পাৰিছিলোঁ বৰ্তমান দেশৰ লগতে দেশৰ বাহিৰৰ ক্ষেত্ৰতো অতি সহজে আমি মোবাইল ফোনৰ যোগেদি যোগাযোগ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে আৰু ইয়াৰ উপৰিও মোবাইল ফোনৰ যোগেদি বিভিন্ন ধৰণৰ সংবাদ লাভ কৰা তথ্য লাভ কৰা বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰা এইসমূহ সহজলভ্য হৈ পৰিছে মোবাইলৰ যোগেদি পৃথিৱীখন এটা সৰু তেনেই সৰু কৰি ইয়াৰ পৰা সমূহ সকলো ধৰণৰ তথ্য আৰু জ্ঞান আহৰণ ক্ষেত্ৰত আৰু দেশক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মোবাইল ফোনে যথেষ্ট পৰিমাণে সহায় কৰিছে বুলি ভাবোঁ